হেল্ল' কেব এজেঞ্চি হয়নে অঁ মই মানে হেৰি আপোনালোকৰপৰা এখন গাড়ী গোলাঘাটৰপৰা মানে বগীজানলৈ আহিবৰ কাৰণে বুক কৰিছিলোঁ তেওঁলোকে মানে ভাড়াটো প্ৰথমে ক'লে পাঁচশ টকা এতিয়া আকৌ ক'লে চাৰে ছশ লাগিব বুলি কি যে ওল্টা পোল্টা কৰি আছে নহয় আপুনি পাৰিব নেকি বাৰু অকণমান মোক মিলাই দিবলৈ যদি পাৰে দিয়কচোন মিলাই কৰি